যিহেতু আমাৰ ভাৰতবৰ্ষ এতিয়া ডেভলপিং কাণ্ট্ৰী আৰু সেই প্ৰভাৱ আমি অসমলৈও দেখিবলৈ পাওঁ আজিৰপৰা ত্ৰিছ চল্লিছ বছৰ আগত বা বিছ পঁচিছ বছৰ আগতে আমি শুনিছোঁ নিজৰ ককাই দেউতাৰ পৰা যে ট্ৰেন্সপৰ্টেশ্যনৰ বহুত ডাঙৰ এটা সমস্যা আছিলে কিন্তু এতিয়া পৰ্যটকসকলে ব্যৱহাৰ কৰিব পাৰা নানা ধৰণৰ সুবিধা দিয়া হৈছে আৰু আমাৰ অসম ৰাজ্য সেই দিবলৈ সক্ষম হৈছে গোটেই অসমত ষ্টেট ট্ৰেন্সপৰ্টেশ্যনৰ পৰা লৈ ষ্টেট ট্ৰেন্সপৰ্টেশ্যন যেনে বাছৰ পৰা লৈ টেক্সি আৰু নানা ধৰণৰ উবেৰ অ'লা গাড়ী ৰিক্সা চব ইত্যাদি আদি আমি দেখিবলৈ পোৱা যায়

ষ্টেট ট্ৰেন্সপৰ্টেশ্যনৰ সুবিধা বহুত কম পইচাতে আমি উপলব্ধ কৰিব পাৰি অসমৰ যিকোনো ঠাইলৈ আমি যাবলৈ ষ্টেট ট্ৰেন্সপৰ্টেশ্যন থাকে তো আমি সেই মধ্যমেদি সহজে যাব পাৰোঁ আৰু কোনো ধৰণৰ তেনেকা সমস্যা দেখিবলৈ পোৱা নাযায় লগতে বাছৰ ট্ৰেন্সপৰ্টেশ্যনৰ ছাৰ্ভিচৰ এভেইবিলিটিটোও বহুত আছে গুৱাহাটী নানা ধৰণ নানা যোন ৰাজ্যৰ ভিতৰৰ ডিষ্ট্ৰিক্ট যোন যেনে গুৱাহাটী তাতে ষ্টেট বাছ আনলিমিটেড চলে বহুত চলে আৰু ইফাল সিফাল কৰিবলৈ টুৰিষ্টবিলাকৰ একো প্ৰব্লেম নহয় আৰু আমাৰ এতিয়া অসমত ইমান আগবঢ়া আহিলে যে নানা ধৰণৰ টেকন'লজিৰ সুযোগত নানা ছাৰ্ভিচ ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে মানুহে সুযোগ লাভ কৰি আছে যেনে অনলাইনৰ অ'লা উবেৰ ৰেপিড' বুক কৰি মানুহে সহজতে বহুত জাগা যাব পাৰে বাছৰ বাছৰ লগতে অ'লা উবেৰ আৰু টেক্সি টেক্সি প্ৰাইভেট থাকিলেও মানুহে ব্যৱহাৰ কৰিব পাৰা ভাল এটা উপাৰ্জন যোনটোৰ দ্বাৰা মানুহে য'তে যাবলৈ সহজে পাৰে আৰু আজিকালি যিবোৰ বেটেৰী ৰিক্সা ওলাইছে যোনবোৰ ইলেক্ট্ৰিক কেদি চাৰ্জ হয় সেইবোৰ ব্যৱহাৰ কৰিও মানুহে নানা ধৰণৰ জাগাত যাব পাৰি আছে আৰু সেইবোৰ বহুত কম পইচাতে মানুহে বিভিন্ন ওচৰৰ পাজৰে যাবলৈ ইমান সুবিধা পাইছেগে আৰু হয় আগতেই সেইবোৰৰ বহুত প্ৰব্লেম আছিলে কিন্তু এতিয়া সেইবোৰৰ সমস্যাৰ সমাধান বহুত আগুৱাই দেখিবলৈ পাই আছোঁ যদিও অসমৰ বহুত জাগা লৈ যোনবোৰ ভিতৰিয়া ভিতৰিয়া জাগা এইবিলাকত এইবোৰৰ প্ৰব্লেম থাকে যেনে আমাৰ কিছুমান কিছুমান ডিষ্ট্ৰিক্টত যেনেকা কাৰ্বি আংলং এইবিলাক হ'ল এইবিলাক ইমান অ'লা উবেৰৰ ফেচিলিটি ইফালে নাই কাৰণ টেকন'লজি যদিও বহুত আগবাঢ়ে বাঢ়িলে বাট তা ভিতৰীয়া ভিতৰীয়া জাগালৈ এইবোৰ এতিয়াও পোৱাগে নাই তো সেইবাবে যদিও সেইবিলাক সুবিধাবোৰ আমি সুলভেই পাব পাৰোঁ আৰু আমি সেইবিলাক কৰ ওপৰত নিৰ্ভৰ নিৰ্ভৰো হ'ব পাৰোঁ কাৰণ সেইবোৰ সহজতে উপলব্ধ কৰিব পাৰোঁ আৰু সেইবোৰৰ ছেফটিৰ ক্ষেত্ৰতো যিহেতু ষ্টেট ট্ৰেন্সপৰ্ট পৰা ষ্টেট প্ৰচিডৰত চলে আৰু সেইবোৰত পাব্লিকৰ কাৰণে নানা ট্ৰেন্সপৰ্ট সুবিধা দিয়া হয়তো সেইবোৰৰ ওপৰত ভয় কৰিবলগীয়া একো নাই আমি সহজে নিজৰ সুবিধা উপাৰ্জন কৰিব পাৰি সেই বাছ ষ্টেট বাছৰ পৰা আৰু আৰু ক'ব গ'লে যিহেতু ক'ব গ'লে এইবিলাক সুবিধা এতিয়া বহুত পাই আছোঁ কিন্তু তথাপিও সেই সুবিধাৰ ভালকে ঠিক কৰাতো উচিত কাৰণ এতিয়াও বহুত জাগা আছে য'ত এই সা সুবিধা ভালকে পোৱা নাযায় যেনেকাে ভিতৰীয়া গাঁওবোৰ হৈ গ'ল এইবিলাক জাগাত এতিয়াও গাড়ীৰ অলপ প্ৰব্লেম দেখা যায় আৰু সেই বুলি এইবিলাক অসমতেই নহয় গোটেই ভাৰতবৰ্ষত সেইবিলাকৰ প্ৰব্লেম সমস্যা দেখি আহি আছোঁ আৰু গোটেই ভাৰতবৰ্ষত এইটো প্ৰব্লেম দেখি আহিম যেনে নানা ষ্টেটৰ ভিতৰৰ যোনবোৰ নানা ৰাজ্যৰ ভিতৰত যোনবোৰ সৰু সুৰা গাঁও আছে এইবিলাক এইবিলাক সুবিধা পাবলে অলপ কঠিন হয় আৰু তেনেকা ঘটনা ক'ব গ'লে এইবিলাকত ট্ৰেন্সপৰ্ট ইউজ কৰি কিনে দেখিব পোৱা নাযায় যদিও চব জাগাতে এটা দুটা ঘটনা যোনটো হ'বলগীয়া নাথাকে সেইটো শুনা যায় যদিও এতিয়া উদাহৰণস্বৰূপে ল'ব গ'লে এটা ৰেপিড' বাইকেও নিজৰ নিয়ম পালন কৰিহে গাড়ী চলায় যেনেকা কাষ্টমাৰক হেলমেট দিয়া বা কিমান স্পীডত চলাব লাগে সেই চব মেইনটেইন কৰি সে চলায় কিন্তু যদিও এটা দুটা তেনেকা ঘটনা ঘটিব পাৰে আৰু বিশেষ এটা প্ৰব্লেম সেইটো আছে যে অনলাইনত বুক কৰা যোনটো প্ৰাইছ আছে তাতকে অলপ বেছি প্ৰাইছ দেখায় আৰু মানে যিমান পইচা অনলাইনত দেখায় সেই খৰচটো তাতকে সিহঁতে যেতিয়া এইটো জাগালৈ থৈ দিয়ে তেন্তে বহুত বহুত সিহঁতে বাঢ়াই দিয়ে তো তেনেকা এইটো প্ৰব্লেম ফেচ কৰিব পাৰে কিন্তু সুৰক্ষাৰ ক্ষেত্ৰত এতিয়া সঠিককে ক'ব নোৱাৰোঁ যে পূৰা সুৰক্ষা দিয়া আছে চব ঠিক আছে হয় বহুত সমস্যা আছে আৰু সেই সমস্যাবোৰ সমাধান কৰিবলৈ আৰু চেষ্টা কৰিব লাগিব আৰু সেই কথাটো অসমৰ অসমৰ লগে মাত্ৰ সীমিত হৈ নাথাকে গোটেই ভাৰতবৰ্ষৰ স্থিতিয়ে তেনেকা ভাৰতবৰ্ষৰ মাত্ৰ গ'লে নহ'ব গোটেই বিশ্বৰ এই সেইটো বহুত ডাঙৰ সমস্যা কিন্তু এতিয়া টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী যিহেতু আমি আছোঁ আৰু এই গাড়ী পৰা যটো ইভেন এইবিলাকে যিমান সুবিধা দিলে সেইটো চব চাই আমি ক'ব নোৱাৰোঁ যে ইমান ডাঙৰ এটা প্ৰব্লেম আছে কাৰণ এতিয়া অসমৰ পৰাই যিমান ভিতৰলৈ যাওঁ বা যোন য'ত যাওঁ বুলি ভাবোঁ ডিষ্ট্ৰিক্ট টু ডিষ্ট্ৰিক্ট আমি সহজে ট্ৰেইনৰ সুবিধালৈ যাব পাৰোঁ বাছৰ সুবিধালৈ যাব পাৰোঁ ইয় অ'লা ইয় কেব এটা বুক কৰি যাব পাৰোঁ তো সেইবোৰ সমস্যা যিবোৰ আগতে আছিলে সেইবোৰক সমাধান কৰিবলৈ চৰকাৰে নানা ধৰণৰ ট্ৰেন্সপৰ্টেশ্যনৰ ব্যৱস্থা লৈছে আৰু এতিয়া গুৱাহাটী চহৰ যোনটো যোনটোত চৰকাৰে নতুনকৈ গ্ৰীণ বাছ ছিষ্টেম লঞ্চ কৰিছে যোনটো পূৰা ইলেক্ট্ৰিক বেছিছত চলে তো এতিয়া ট্ৰেন্সপৰ্টেশ্যনৰ কথা মাত্ৰ ভাবি থকা নাই ট্ৰেন্সপৰ্টেশ্যনৰ লগতে এনভাইৰমেণ্টৰ কথাও ভাবিব ধৰিছে তো সেইটো চায়ে আমি গম পাব পাৰোঁ যে আমি কিমান আগবাঢ়ি আহিলোঁ এই দহ পোন্ধৰ বছৰ আগত আমাৰ আমি যোনটোত সমস্যা বহুত ডাঙৰ ক্ষেত্ৰত ভুগি আহি আছিলোঁ সেতিয়া এতিয়া এইটো প্ৰব্লেম ইমান দেখা নাযায় তো গতিকে চব বস্তুৰে দুটা ছাইড আছে বুলি কোৱা যায় তেন্তে সেইটোৱে যে এইবিলাক আমাক আমাৰ আছে সুবিধা আছে আৰু সেই সুবিধা সেইটো নহয় যে আমি হে পুৰা মতলব এইটো সহজে আমি পাওঁ বাট সেই ব্যৱহাৰটো যেনেকা হৈ আছে এতিয়া ৰ'ড এক্সিডেণ্ট যিমান বাঢ়ি আছে এইবিলাক চাই আমাৰ ইয়াৰ পৰা দুৰ্ঘটনা ঘটিত হোৱাৰ কিবাও বহুত বেছি আছে কিন্তু তাও আমি আজি ডেটত ক'ব পাৰোঁ যে আমাৰ অঞ্চলত এইবিলাকৰ সুবিধা বহুত আগবাঢ়িছে আৰু এইবিলাকে বহুত আমাক সুবিধা দি আছে আৰু এইবিলাকৰ ওপৰত আমি এতিয়া নিৰ্ভৰ হৈয়ে আজি অসমত থাকি যোনটো জগাতো গৈ আছোঁ অসমত থাকি আমি কেতিয়াবা জম্মু কাশ্মীৰে যাওঁ বা যতে যাওঁ ভাৰতবৰ্ষৰে হ'ল বা অসমৰ ভিতৰত ডিষ্ট্ৰিক্টতে হ'ল বহুত সহজে বহুত কম পইচাত ট্ৰেন্সপৰ্টেশ্যন ইউজ কৰি যাব পাৰি আছোঁ আৰু আৰু এইবিলাক যিবিলাক ঘটনাৰ কথা সুধিছে এইবিলাক ঘটনাৰ যোনটো হ'লেও এইবিলাক ঘটনাৰ পৰা বঞ্চিত হ'ব নোৱাৰি এইবিলাক ঘটনা য'তে গাড়ী থাকিব এইবিলাক ঘটনা হ'বই তো সেইটোৱে কৈ মই কথা সামৰোঁ যে সমস্যা বহুতো আছে যদিও তাৰ টেকেল কৰিবলৈ বহুত সু সুবিধা ওলালে আৰু সেই সু সুবিধাৰ জৰিয়তে আজি আমি সেই সুলভ পাই বহুত জাগালৈ যাব পাৰি আছোঁ আৰু আমি যিবিলাক বা বাহনা আছে এইবিলাক ইউজ কৰি আগতে ক'ব লাগিলে আগতে ঘোঁৰা গাড়ী ব্লক কাৰ্ড এইবিলাক ইউজ কৰি মানুহে এইটো জাগাৰ পৰা আনঠাইলৈ গৈছিলে কিন্তু এতিয়া আমি ইমান সুবিধা পালোঁ যে আমি কতবা যাম বুলি ভাবিবলৈ হ'লে দুইবাৰ ভাবিব নালাগে কাৰণ আমি বহুত অতি কম সময়তে আমি বহু ঠাইলৈ যাব পাৰা এতিয়া সুবিধা কৰি দিছে আৰু এই এইটো ক্ষেত্ৰত চৰকাৰৰো বহুত যোগদান আছে তো সেইকাৰণে নিশ্চিতভাৱে পৰ্যটকসকলে অসম ভ্ৰমণ কৰিবলৈ আহিব পাৰে আৰু অসমৰ যোনটো সৌন্দৰ্য আছে সেইটো চাই সেইটো চাব পাৰে সেইটোৱে কৈ মই নিজৰ কথা ইয়াতে সামৰিলোঁ